হেল্ল' এই এটা সজোৱা কি কৰিব লাগিছিলে কাৰ্যসূচী

হেল্থ হেল্থ হেল্থৰ কাৰণেই মানে আজিকালিতো বহুত বেমাৰ চেমাৰ হৈ থাকে না এই সেইকাৰণে মানে চাইকেল ৰেলি এটা মানে কৰিলে ভাল হ'ব নেকি ন অঁ অঁ এই এইটো ধৰ প্ৰথম কথা আমি আগিয়াৰপৰা ধৰ পঞ্চৰত্ন বা গোৱালপাৰা এই কি কয় টাউনলৈকে অঁ তাতে অলপ মানে আপ ডাউন কৰিলোঁ তে তেনেকুৱা আৰু যে আজিকালি বৰ্তমান যিহেতু এই বেমাৰৰ কি হৈ আছেতো নহয় অঁ দে কেইজন মানে মানে মোটামুটি এইখন আমাৰ এলেকাৰ পৰা যদি অলপ গাঁৱত গাঁৱত যদি কোৱা হয় তেতিয়াহ'লেতো পঞ্চাছজনমানে হ'লে ভাল হ'লে হয় ন অঁ অঁ অঁ দে মই বুন এই যে চিনাকি চিনাকি মানহকেইজনক কৈ দিলে ন তে তেনেকৈ যদি পঞ্চাছজনমান ওলাব পাৰে ভাল হ'ব আৰু কি কেতিয়া মানে কৰা ভাল হ'ব অঁ সময় লাগিব না অঁ অঁ অঁ তোৰ তেতিয়াহ'লে তোৰ তোৰ চিনাকিখিনিক তই ক ন অ অঁ মোৰ চিনাকিটোক মই কম অঁ অঁ অঁ বাকীটো সেই আৰু অঁ ঠিক আছে দে তেতিয়াহ'লে না অঁ অঁ অঁ ফোন কৰিবি অঁ অঁ দে দে অঁ